ইণ্টাৰনেটৰ কাৰণে আমাৰ আজিকালি চবতে মানে কি আৰু এই লাইট ফেন এইবিলাকৰ সুবিধা হৈছে তাৰোপৰি মোবাইলটো মানে মেইন কাম আজিকালি হেৰি কৰছি আৰু বিশেষকৈ তাৰমানে ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কিবা এটা মাৰি দিলে আমি নিজে নোৱাৰিলে ল'ৰা ছোৱালীক অন্তত টিউচন নহ'লেও মই এই গুগল ক গুগলক কৈ দিলে মানে আহি যায় আৰু টিউচন নকৰাকৈ মানে পঢ়িব পৰা হৈছে আৰু মোবাইলটো তাৰমানে কি এতিয়া মানে কি বহুত ইণ্টাৰনেটৰ কাৰণে আৰু বহুতখিনি আগবাঢ়িব পাৰিছোঁ আমি নহ'লে তাৰমানে পিছপৰি থাকিলোঁ হয় এতিয়া টিউচন নহ'লে দুখীয়া মানুহখিনিৰ কাৰণে কাৰণে এটা এটা টিউচন দিব লাগিলেতো আজিকালি চাৰি পাঁচ হেজাৰ টকা মাহেকত গতিকে ধৰ মোবাইলটো যদি এবাৰতে লৈ দিয়া যায় ল'ৰা ছোৱালীখিনিৰ ল'ৰাটো বা ছোৱালীটো আমি উন্নতিৰ পথত আগবঢ়াই নিব পাৰিছোঁ এই মোবাইলটোৰ কাৰণে ইণ্টাৰনেটৰ কাৰণে গতিকে ইণ্টাৰনেটৰ আমাৰ বহুতখিনি সহায় কৰিছে আগবাঢ়ি যাব পাৰিছোঁ আৰু ইণ্টাৰনেটৰ কাৰণে আৰু মানে বহুত কিনো আৰু বহুত আৰু এইবিলাক যিকোনো কথাই আৰু ইণ্টাৰনেটৰ জৰিয়তে তাৰমানে জানিব পাৰি নজনাতো শিকিব পাৰি একদম নজনাটো তাৰমানে কি ঘৰত বহিয়ে সকলোখিনি কৰিব পাৰি ইণ্টাৰনেটৰ জৰিয়তে আৰু পঢ়া ল'ৰা ছোৱালীহঁতকতো বহুতখিনি সহায় হৈছে মোবাইলৰ ইণ্টাৰনেটটোৰ কাৰণে এতিয়া তাৰমানে কি ইণ্টাৰনেটটো নহ'লে ল'ৰা ছোৱালীৰ টোপনি নোযোৱা যেন হৈছে কাৰণ পঢ়িব নাপায় ক'ৰবাত এডমিশ্য়ন দিলেও ভাল এখন স্কুল কলেজত যদি এডমিশ্য়ন দিওঁ যদি মানে কি নেট নাপায় ল'ৰাটো বহুত অসুবিধাৰ সন্মুখীন হয় সেইকাৰণে তাৰমানে কি ইণ্টাৰনেটটো আমাৰ কাৰণে বহুত জৰুৰী হৈ গৈছে বহুতখিনি আগবাঢ়িছোঁ আৰু ইণ্টাৰনেটৰ কাৰণে মোবাইলত চিৰিয়েল চোৱা এইবিলাক ভাল এখন চিৰিয়েল চাব লাগিলেও তাৰমানে কি আমি মোবাইলত চিৰিয়েল তিৰিয়েল চবখিনি আৰু চবখিনি কৰিব পাৰোঁ বা ভাল প্ৰিয় গায়ক এটাৰ গান চাব খুজিলে বা ল'ৰা ছোৱালীখিনিক যদি ভাল এটা বিহু শিকাব মন গৈছে তেতিয়া মানে কি মোবাইলত চাইয়ে কৰিব পাৰি ইণ্টাৰনেটৰ কাৰণে কিবা নজনা কথাটো জানিব পাৰি গুগল কৰি দিলে মানে কি গুগলে চব কৈ দিয়ে আৰু বিদেশত থকা মানুহৰ লগতো তাৰমানে কি আমি কথা ক'ব পাৰোঁ এনেকুৱা আৰু বহুতখিনি আগবাঢ়িছোঁ আৰু ইণ্টাৰনেটৰ জৰিয়তে ভিডিঅ' কল কৰিব পাৰি বিদেশত থকা দেশ বিদেশত থকা মানুহৰ লগতো তাৰমানে কি নিজে ওচৰত কথা পাতি দেখা নাপালেও তাৰমানে কি ওচৰত কথা পাতিব পাৰি চাই চাই ইণ্টাৰনেটৰ কাৰণে ওচৰত থকা যেন লাগে আৰু একমাত্ৰ ইণ্টাৰনেটটোৰ কাৰণেই সেইকাৰণে বহুত ভাল হৈছে আমাৰ ইণ্টাৰনেটটো হোৱাৰ কাৰণে উন্নতি হৈছে